মোৰ মাছ ধৰা অভিজ্ঞতা ভালেই আছিল সেইদিনা গৰু বিহু আছিল গৰু সকলোৱে গৰু গা ধুৱাই মেলি পুখুৰীত মাছ ধৰা আছিল পুখুৰীটো আমাৰ ঘৰ কাষৰতে আছে পুখুৰী মাছ ধৰাত সকলোৱে ঘৰৰ মানুহ সকলোৱে ধৰাতেই লাগি আছিল কিছুমানে জাকৈ বাইছিল জাল কিছুমানে আঁঠুৱা চুঁচাইছিল তো মানে মই আৰু মা আঠুৱা চুঁচৰা আছিলে তো আঁঠুৱা চোঁচৰাওঁঁতে প্ৰথম দুই তিনিবাৰতো সৰু সৰু মাছেই আহিছিল তাৰপৰা যেতিয়া আকৌ এবাৰ চুঁচুৰা হ'ল তেতিয়া মানে অলপ ডাঙৰ মাছ আহিলে তো লাহে লাহে আমি যেতিয়া চোঁচৰাই আছো তো সিমানতে মানে ডাঙৰ এজনী উঠিল আৰু কমন কাপ আছিল খুবেই ডাঙৰ আছিল বাৰু এইজনী তো ভালেই লাগিল